শিল্পকলাৰ ক্ষেত্ৰত যিহেতু আমি মাজুলীৰ বাসিন্দা গতিকে মৃৎশিল্প আৰু মানে মুখা শিল্পই বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে মুখা শিল্পৰ ক্ষেত্ৰত নাৰায়ণ গোস্বামী ছাৰে এতিয়া বিশ্ব দৰবাৰতে স্থান পাইছে আপোনালোকে সকলোৱে জানেই পোন্ধৰ আগষ্ট হওক বা ছাব্বিছ জানুৱাৰীয়ে হওক অসমৰ যিবিলাক প্ৰতীকপদ পথ থাকে সেই প্ৰতীক পদত নাৰায়ণ গোস্বামী ছাৰৰ মুখাশিল্পই শ্ৰেষ্ঠতাও লাভ কৰিছে কোনো এটা বছৰ গতিকে মুখাশিল্পৰ ক্ষেত্ৰত মাজুলী যথেষ্ট আগবঢ়া যিকোনো ইয়াৰ উপৰিও ইয়াত ৰাসোৎসৱ পতা হয় ৰাসোৎসৱৰ যিবিলাক সৰ্পৰ পৰা আদি কৰি যিবিলাক সৰ্প হওক বা অঘাসুৰ বকাসুৰ ধনুকাসুৰ এনেকুৱা যিবিলাক মুখা সেই প্ৰস্তুত কৰা হয় সেইবিলাক আমাৰ এই স্থানীয় স্থানীয় ল'ৰা কেইবাজনেও নিৰ্মাণ কৰে তেওঁলোকে য যথেষ্ট সুন্দৰভাৱে একোটাহঁত সাপ জীৱন্ত কৰি তোলে গতিকে মুখা শিল্পৰ ক্ষেত্ৰত মাজুলীৰ মুখা সঁচাকৈ প্ৰশংসনীয় ইয়াৰ বাহিৰে তাত শ শিল্প ক্ষেত্ৰত বা মেটেকা হওক তাৰপিছত বস্ত্ৰৰ হওক বা বে বাঁহ বেতৰ হওক সেইসমূহৰ ক্ষেত্ৰতো অঁ মাজুলীয়ে যথেষ্ট মানে মাজুলীৰ সন্তানে যথেষ্ট কৃৰ্তিত্ব অৰ্জন কৰিছে ইয়াৰ উপৰি কি হয় যিখিনি মানে এই মৃৎশিল্পৰ ক্ষেত্ৰত শালমৰা ঘাট বৰ্তমান এতিয়া অকমান পানীৰ মানে সমস্যাই নৈখহনীয়াৰ কবলত পৰি বিলুপ্তৰ পথত গতি কৰিছে বুলি ক'লেও বেয়া নহয় এই মৃৎশিল্পৰ ক্ষেত্ৰত শালমৰা ঘাট যথেষ্ট উন্নত আছিল তাত মৃৎ মাটিৰ পাত্ৰ সজোৱা যিকোনো মাটিৰ পাত্ৰৰ পৰা ধৰি চাকিৰ পৰা ধূনা বাতিৰ পৰা ধৰি মানে অত্যাধুনিক মানে কিছুমান সজোৱা বস্তু তৈয়াৰ কৰা হয় যিবোৰ অতি আকৰ্ষণীয় হয় ইয়াৰ উপৰিও বহুতো সত্ৰ আছে কেইবাখনো সত্ৰ আছে যিহেতু মাজুলীত আৰু সেই সত্ৰসমূহত যিখন যিবিলাক ল'ৰা ছোৱালী ৰখা হয় সেই ল'ৰাবিলাকে সময়খিনি এনেই অতিবাহিত নকৰে আজৰি সময়ত তেওঁলোকৰ শিল্পশৈলী দেখিলে সঁচাকৈ মনোমোহা আমি এবাৰ দেখ দেখাৰ মানে সৌভাগ্য হৈছিল এখন মানে হেৰি শংকৰ সংঘৰ এটা উৎসৱ পতা হৈছিলে তাত বিভিন্ন ধৰণৰ মেলা প মেলা আ পাতিছিলে আৰু সেই মেলালৈ মৃৎশিল্পৰ শালখন যিখন মানে নিজে তাত শালখন প্ৰতিষ্ঠা কৰি তাৰ পৰা মাটিৰ বিভিন্ন বস্তু প্ৰস্তুত কৰা আমি স্বয়ংক্ৰিয়ভাৱে দেখিবলৈ পাইছিলোঁ ইয়াৰ উপৰিও অন্যান্য মানে খাদ্য সম্ভাৰৰ পৰা ধৰি ফেশ্বনৰ ক্ষেত্ৰ ক্ষেত্ৰতো আমাৰ মাজুলীৰ মিচিং সম্প্ৰদায়ৰ লোকসকলৰ প্ৰসং মানে কৃৰ্তিত্ব প্ৰশংসা নকৰি নোৱাৰি মিচিং সম্প্ৰদায়ৰ যুৱতীসকলে তাঁতত যেনেকৈ মহাত্মা গান্ধীয়ে শলাগী থৈ গৈছিল অঁ অসমীয়া নাৰীয়ে তাঁতত মানে হেৰি অঁ কি সপোন ৰচনা কৰিব পাৰে ঠিক তেনেদৰে আজিৰ মানে মিচিং সম্প্ৰদায়ৰ ছোৱালী সেইবিলাকবিলাক ইমানেই অগ্ৰগতি লাভ কৰিছে যে বিভিন্ন ধৰণৰ কাৰুকাৰ্য খচিত কৰি বিভিন্ন কেইবাবাতিও বৰ তুলি তাতে এনেধৰণৰ মানে ফুল তৈয়াৰ কৰিব পাৰে হয়টো আজি যদি মহাত্মা গান্ধী থাকিলেহেঁতেন তেওঁ সেই আগতকৈ কিমান যে উন্নত হ'ল তাক প্ৰশংসা কৰি হয়টো শেষ কৰিব নোৱাৰিলেহেঁতেন গতিকে আমি কিছুমান যদি সা সুবিধা পাওঁ এই মহিলাসকলক আগবঢ়াই নিবলৈ চৰকাৰৰ পৰা যদি সাহাৰ্য্য় পাওঁ নিশ্চয় আমি আৰু তেওঁলোকক আগবঢ়াই নিব পাৰিম